অঁ লোনটো কিহৰ বিষয় লৈ ল'ব অঁ কুকুৰা হাঁহকে পোহা বিষয়ে হেৰি লৈ নহ্ এতিয়া কুকুৰা হাঁহ এনেই কিমান এনে হেৰি কৰিব পাৰি

পূৰা এ পাঁচশ এহেজাৰমান ল'ব পৰা হ'ব নাই অঁ গঁৰালটো বনোৱা আছেনে অঁ তাৰ কুকৰা এতিয়া হাঁহ বিকি এনেই কিমান ধৰি লওক পোৱা হয়

অঁ তেতিয়ালৈতো দানা পানীটো ভালকৈ খোৱাব লাগিব তেতিয়া ৱেট বাঢ়িব এইটো

গঁৰালটো বনাব লাগিব তিতিয়াহ'লে গঁৰালটো বনাই আকৌ হাঁহ কুকুৰা ল'ব লাগিব কুকুৰা কিমান ল'ম বুলি ভাবিছে অঁ হাঁহ অঁ এতিয়া গঁৰাল বনাবলৈতো আছেই গঁৰালটো বনাই ল'ব গঁৰালটো বনাইতো হাঁহ কুকৰা এতিয়া হাঁহ হাঁহাজনী এই হাঁহৰ এতিয়া দানা পানী খোৱাটো এইটো হেৰি হেৰিয়ে কৰিব ৱেটটো তেতিয়া বাঢ়িব তেতিয়াতো বহুত লাভজনক হ'ব পাৰিব অঁ ঠিক আছে